ভাৰতৰ চৰকাৰী ভাষা বাইছটা যেনে মিচিং গোষ্ঠীয় ভাষা মিচিং গোষ্ঠী হৈছে বড়ো কছাৰীসকলৰ পাছতেই অসমৰ ভৈয়ামৰ জনগোষ্ঠীসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি মিচিংসকল মূলতঃ চীনা তিব্বতীয় জনগোষ্ঠীৰ মান তিব্বতীয় ভাষাৰ অন্তৰ্গত ভৈয়ামত থকা মিচিংসকল সাধাৰণতে নৈৰ পাৰত চাংঘৰ সাজি গাঁও পাতি বসবাস কৰে মিচিংসকল আদিতে অসমৰ উত্তৰ পূব ফালৰ পাহাৰৰ আছিল আৰু বৰ্তমান অৰুণাচলৰ চিয়াং জিলাত থকা মিয়ং আৰু দামৰ নামৰ দুই জাতিৰপৰাই ফাটি আহিছে অসমৰ ধেমাজী তিনচুকীয়া লখিমপুৰ ডিব্ৰুগড় শিৱসাগৰ গোলাঘাট যোৰহাট মাজুলী দৰং শোণিতপুৰ জিলাত মিচিংসকলে প্ৰধানকৈ বাস কৰিছে সাধাৰণতে নৈ পাৰত চাংঘৰত বাস কৰা বাবে মিচিংসকলৰ জীৱন ধাৰণৰ পদ্ধতি নৈৰ ওপৰত ওতঃপ্ৰোতভাৱে জড়িত বড়োভাষা বড়ো জনগোষ্ঠীৰ মাতৃভাষা বড়োভাষী লোক অসমৰ উপৰিও পশ্চিমবংগ নেপাল ভূটান আৰু বাংলাদেশ পৰ্যন্ত ব্যক্ত বুলি জনা যায় বড়ো এটা চীনা তিব্বতীয় মূল তিব্বত বৰ্মা পৰিয়ালৰ ভাষা আৰু উত্তৰ পূৱ ভাৰতৰ আন সকলো তিৰ্বত বৰ্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি দুহেজাৰ এক চনৰ তথ্য মতে ভাৰতত বড়োভাষা কোৱা লোকৰ জনসংখ্যা হ'ল এক লাখ পঁয়ত্ৰিছ হাজাৰ চাৰিশ আঠষষ্টিজন আৰু নেপালত তিনিশ তিনি হাজাৰ তিনিশ একজন বড়োসকলক আনুষ্ঠানিকভাৱে ভাৰতৰ সংবিধানৰ অধীনত বড়ো কছাৰী অনুসূচীত জনজাতি হিচাপে চিনাক্ত কৰা হয় ঊনৈছশ তেৰ চনৰপৰা বিভিন্ন বড়ো সংগঠনে আৰম্ভ কৰা সামাজিক ৰাজনৈতিক জাগৰণ তথা আন্দোলনৰ ফলস্বৰূপে ঊনৈছশ তেষষ্টি চনত বড়ো অধ্যুষিত অঞ্চলৰ প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ মাধ্যম হিচাপে বড়ো ভাষাটো প্ৰৱৰ্তন কৰা হৈছিল বৰ্তমানে বড়ো ভাষা মাধ্যমিক পৰ্যায়লৈকে শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলিত আৰু ই অসমৰ এক সহচৰকাৰী ভাষা বড়োভাষা আৰু সাহিত্যৰ অধ্যয়নক ঊনৈছশ ছয়ান্নবৈৰপৰা গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ পাঠ্যক্ৰম হিচাপে আগবঢ়োৱা হৈছে অসম চৰকাৰে দুহেজাৰ সোতৰ চনৰ এক বিশেষ বিধেয়ক অনুসৰি বড়ো ভাষা জনজাতীয় অঞ্চলৰ দশম শ্ৰেণীলৈকে এক বাধ্যতামূলক বিষয় হিচাপে শিক্ষাদান কৰা সিদ্ধান্ত লয় বিধেয়কক কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ আৰু কেন্দ্ৰীয় বিদ্যালয়সমূহকো সাঙুৰি লৈছে বড়ো ভাষা সাহিত্য চৰ্চা হোৱা দেখা যায় বড়ো সাহিত্য সংস্কৃতি উন্নতি আৰু প্ৰসাৰৰ বাবে ঊনৈছশ বাৱন চনৰ ষোল্ল নবেম্বৰত কোকৰাঝাৰ জিলাৰ বকো গাঁৱত বড়ো সাহিত্য সভা গঠন কৰা হয় সাহিত্য অকাডেকিয়ে বড়ো ভাষাত ৰচিত সাহিত্য কৰ্ম সংস্কৃতিৰ প্ৰদান কৰাৰ উদ্দেশ্যেৰে দুহেজাৰ পাঁচ চনৰপৰা এই ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰি আহিছে প্ৰথমবাৰৰ বাবে এই বঁটা লাভ কৰিছিল